মুকলি পানীত সাঁতুৰিবলৈ যোৱাৰ আগত আমি পানীৰ গভীৰতা পৰীক্ষা কৰা উচিত যাতে পানীৰ গভীৰতাত উটি যোৱাৰপৰা আমি নিজকে বচাই ৰাখিব পাৰোঁ মুকলি পানীত সাঁতুৰি থাকোঁতে আমি সদায় ৰাবাৰৰ টিউব ব্যৱহাৰ কৰিব লাগে যাতে আমি পানীত ওপঙি থাকিব পাৰোঁ আৰু সাঁতোৰাৰ সময়ত বাধা আহিলেও আমি উটি যোৱাৰ পৰা ৰক্ষা পাব পাৰোঁ ডাঙৰ জলাশয়ত সাঁতোৰোঁতে আমি কিছুমান বাধাৰ সন্মুখীন হ'বলগা হয় তাৰে ভিতৰত জলাশয়ত থকা শেলাইৰপৰা আমি বাচি থাকিব লাগে কিয়নো সেই শেলাইত ভৰি পিচল খালে আমি দ খাৱৈত পৰিব পাৰোঁ আৰু আমি তাৰপৰা নিজকে বচাই ৰাখিব লাগে তাৰোপৰি শক্তিশালী প্ৰবাহে সাঁতুৰি থকা সময়ত যাতে আমাৰ সন্তোলনত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত যাতে আমি নিজকে নিৰাপদ স্থানত ৰাখিব পাৰোঁ